অঁ হেল্ল' অঁ গোবিন হয়নে অঁ অঁ অঁ মই এই বৰাদাই ক'লোঁ অঁ কালি যে তুমি থৈ গৈছিলাহি অঁ অঁ আহোঁতে কিবা বেয়া পালা নেকি অঁ অঁ অঁ আৰু তোমাক মই এটা ধন্যবাদ দিছোঁ তুমি যে ইমান দূৰৰপৰা গাড়ী চলাই আহি মোক যে ঘৰত সুকলমে পোৱালাহি তাৰকাৰণে তোমালৈ মোৰ বহুত ধন্যবাদ থাকিলে আৰু শুনাচোন এই অহা বিছ বাইছ তাৰিখমানলৈ মোৰ এটা প্ৰগ্ৰাম আছে তুমি কিন্তু না নকৰিবা দেই মই তোমাকেই লৈ যাম তোমাৰ গাড়ীখনৰ সৈতে অঁ অঁ অঁ ঠিক আছে ঠিক আছে